মই জীৱনত আটাইতকৈ বেছি সময়ক মূল্য দিওঁ কাৰণ সময় কাৰো বাবে ৰৈ নাথাকে আমি সময়ৰ সময়ৰ কাম সময়মতে কৰি যাব লাগে